অঁ আমাৰ ব্যৱসায়ী কৰা ধৰি লওক জীৱ জন্তু আদি যদি বেমাৰ অসুবিধা হয় তেতিয়া আমাৰ পশুপালন চিকিৎসাৰ পৰা আহি ডক্টৰে ভেকচিন চেকচিন দিয়ে বা গৰু তেনেকৈ বেমাৰ তেজ পৰিলে মানে আহি ডক্টৰে বেজি দিয়ে আৰু কুকুৰা হাঁহ কুকুৰাও তেনেকৈ ছিজনত যদি বেমাৰ হয় তেতিয়া আহি দৰৱ পাতি দিয়ে তাপা তেনেকেই বহুত সহায় হয় আৰু স্থানীয় প্ৰশাসনেও বহুতখিনি চোৱা চিতা কৰি দিয়ে ধৰি লওক কোনোবা জেগাত বানপানী হৈছে গৰু জীৱ জন্তু হাঁহ পুৰা বেমাৰ হৈছে তেতিয়া যথেষ্ট টেনা দৰৱ পাতি দি সহায় কৰে আৰু তাত তাঁত বোৱা ক্ষেত্ৰতো ধৰি লওক এতিয়া চৰকাৰে কিছু সূতান এটা দি সহায় কৰে ইয়াৰ পৰাই আমাৰ বহুত সুবিধা হয় বাৰু প্ৰশাসনেও সেইখিনি চকু সাত চকু দিয়ে জেগা জুগুলি কেনেকুৱা হৈ আছে হাঁহ কুকুৰা গৰু ছাগলী আদি পোৱালি বা ডাঙৰলৈকে বেমাৰ কিবা হেৰি হ'লে ভেকচিন দিয়ে বা দৰৱ পাতি দি সহায় কৰেহি সেই সেইবোৰ ক্ষেত্ৰত আমাৰ স্থানীয় প্ৰশাসনে বহুত সহায় কৰে বা স্বাস্থ্য বিভাগৰ পৰাও বহুতখিনি সহায় কৰি দিয়ে তাঁত বোৱা আদি কৰি সূতা নেতা দিলে ধৰি লওক আমাৰ বহুতখিনি সহায় হয় বহুতখিনি উপকাৰ কৰি দিয়া হয় আমাৰ তেনে সূতা নেতা কিনিবলৈ ধৰি লওক কিছুমানৰ সামৰ্থ্য নাথাকে তেনেধৰণে সূতা নেতা দিলে আজিকালি সূতা নেতাও বহুত দাম হয় আমি সূতা নেতা দিলেও বহুত সহায় পাওঁ সেয়াই আমি বোৱা কটা কৰি বিকি মেলি বহুতখিনি উপাৰ্জন কৰিব পাৰোঁ সেইটো কাৰণে আমাৰ গাঁৱৰ বা চৰকাৰৰ বা প্ৰশাসনীয় বা স্বাস্থ্য বিভাগৰ পৰা বহুতখিনি আমি উপকাৰ পাওঁ এই যথেষ্ট সহায় সুবিধা হয় আমি নিজকে নিজে ধৰি ল সূতান এটা বা গৰু ছাগলী বা হাঁহ কুকুৰা আনি ল'ব নোৱাৰিলোঁ চৰকাৰে তেনেধৰণে সহায় পোৱালি দিয়ে বা কুকুৰা পোৱালি দিয়ে বা ছাগলী তেনেকৈ দিয়ে পুহিব কাৰণে পুহি আমি বহুতখিনি উপকাৰ কৰি ল'ব পাৰোঁ সেয়ে জেগা দহ দহ তেনেকৈ জেগা বানপানী হয় বহুত বেমাৰ তেজাৰ হয় জীৱ জন্তু টাইমত দৰৱ পাতি দিয়াৰ কাৰণে আমি বহুত সহায় পাওঁ বা আমাৰ উপকৃত হয় সেয়ে আমাৰ যথেষ্ট সহায় কৰি দিয়া হয় তাৰে বিষয়ে সূতান এটা কাপোৰ কানি বিকি বহুতখিনি উপাৰ্জন কৰিব পৰা হয় এখন চাদৰ বা এখন গামোচা বিকিলে এখন গামোচা তিনিশ চাৰে তিনিশ আদি কৰি পোৱা হয় গৰু তেনেকৈ যেতিয়া বেজী ইনজেকশ্যন মাৰি দিয়ে স্বাস্থ্য বিভাগৰ পৰা আহি বহুতখিনি আৰোগ্য হয় বা গাখীৰ দাই গাখীৰ পানীও ধুনীয়া যথেষ্ট দিয়ে তাৰ বাবে তাৰ ওপৰত আমাৰ বহুতখিনি উপকৃত হয় সেইকাৰণে আমি প্ৰশাসনীয় বা স্বাস্থ্য বিভাগৰ বহু সহায় সহযোগিতা পাওঁ সেয়া আমি বহুত ধন্যবাদ জনাওঁ বা কুকুৰা হাঁহ বিকা দোকানত আমি বহুত দামত বিকিব পৰা যায়